অঁ মই আপোনাৰ পেচেণ্ট মোৰ নাম ইলোৰা কলিতা দিয়ক কালি গৈছিলোঁ দিয়ক আপোনাৰ তাতে কালি গৈছিলোঁ দেখুৱাব মনৰ পৰিছেনে অঁ অঁ মোৰ এই অলপ গ্ৰেছৰ প্ৰব্লেম গেছৰ অসুখ আৰু এইফালে বেদনা কিবা কঁকালৰ বিষ ভৰিৰ বিষ আঁঠুৰ বিষ এইবিলাক চলি থাকে গৈছিলোঁ ঔষধ গেছৰ টেবলেট খাইছোঁ অঁ খালেও সেনে এটা হেৰি পোৱা নাই ভাল পোৱা নাই অঁ আগতে কৰিলে পৰীক্ষাটো অ' পৰীক্ষাটো গোটেইখিনি কৰা হোৱা নাই চাৰি পাঁচটামান কৰা হৈছে আৰু বাকীকেইটা কৰা নাই ৰিপ'ৰ্ট কালিলৈকে দিব নেকি অঁ অঁ অঁ হ'ব দিয়ক অঁ আৰু আঁঠুৰ বিষো আছে এইফালে গলৰ কান্ধত বিৰাট বিষ হয় হালি কাম কৰিলে এই ঝাৰু ধৰিলে এইফালে হাতৰ কিলাকুতিটোত বিৰাট বিষ হয় তাৰমানে ঝাৰু মাৰিলে অঁ অঁ কিহত হয়তো কিবা খাই লৈ যাবা লাগিবনে চিটি স্কেন কৰা সময়ত অঁ টেবলেট খাই অঁ পানী খাই যাম অঁ অঁ অঁ অঁ দিয়ক হ'ব দিয়ক হ'লে অঁ থওঁদিয়ক অঁ দিয়ক